মই আজি দুদিনৰ আগত ফ্লিপকাৰ্টৰ পৰা এটা বেগ আনিছিলোঁ হেণ্ড বেগ বেগটো যিমানটো মই পইচা দিছো বেগটো তাৰ তুলনাত অকণমান ডাঙৰ হ'ব লাগিছিলে কিন্তু বেগটো সৰু আহিছে সেইকাৰণে মই বেয়া পাইছোঁ